লখিমপুৰ জিলাত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰে তেওঁলোকৰ নিজৰ নিজৰ সকলোৰে উপাসনাৰ স্থান আছে অসমীয়া সকলৰ বিশেষকৈ নামঘৰ শিৱ মন্দিৰ দুৰ্গা মন্দিৰ বাসুদেৱ থান হাবুং পদুমনি থান আদি স্থানসমূহত ভগৱানক উপাসনা কৰা হয় এই উপাসনা কৰাৰ ফলত মানুহৰ ভগৱানৰ প্ৰতি বিশ্বাস বাঢ়ে আৰু তেওঁলোকৰ কামনা সমূহ পূৰণ হয় এইসমূহৰ ফলত তেওঁলোকে বিভিন্ন সম্প্ৰদায়ৰ লগত মিলা মিছা বা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলা মিছা কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ ধৰ্মীয় সংস্কৃতি আদান প্ৰদান কৰিব পাৰে উৎসৱ সম্প্ৰদায়সমূহে বিভিন্ন ব্যক্তিৰ মাজত মৰম চেনেহ ভাগ বতৰা কৰে লখিমপুৰ জিলাৰ ডাঙৰ উৎসৱ বুলি ক'বলৈ গ'লে বিহু ক'ব পৰা যায় অসমীয়াসকলৰ প্ৰধান উৎসৱ হৈছে বিহু বিহু তিনিটা ব'হাগ বিহু মাঘ বিহু কাতি বিহু বিভিন্ন ৰীতি নীতিৰ মাজেৰে এই তিনি বিহু অসমীয়া জাতিয়ে পৰম্পৰাগতভাৱে মানি আহিছে বিহুসমূহত বিভিন্ন পিঠা পনাৰ লগতে পিঠা পনাৰ লগতে বিহু অনুষ্ঠিত কৰি কৰা হয়